এনেকৈ চাবলৈ গ'লে যিটো অপ' কোম্পানী আছে তেওঁলোকৰ বেটেৰীটো ভাল নহয় সেই কাৰণে অপ কোম্পানীটো সেইটো মই ইমান প্ৰিফাৰ নকৰোঁ